অঁ সিদিনাখন মই যে মাৰ্কেটৰপৰা যে আনিছিলোঁ ৰিংটো অঁ সেইটোৰ কালাৰ কম্বিনেচনটো ইমানেই ধুনীয়া নহয় পিন্ধিও বৰ ধুনীয়া লাগিছে আৰু ইমান ধুনীয়াকৈ জিলিকি উঠে বৰ ধুনীয়া দেই হাতত বৰ ধুনীয়া লাগে